পোন্ধৰ আগষ্ট ঊনৈছশ সাতচল্লিছ চন আমাৰ দেশ স্বাধীন হৈছিলে বাইছ আগষ্ট ঊনৈছশ সাতানব্বৈ চন মোৰ জন্মদিন চৈধ্য আগষ্ট ঊনৈছশ চৌষষ্ঠি চন মোৰ দেউতাৰ জন্মদিন তিনি মাৰ্চ ঊনৈছশ সাতষষ্ঠি চন মোৰ মাৰ জন্মদিন একৈছ অক্টোবৰ দুহেজাৰ একৈছ মই মোৰ জীৱনৰ প্ৰথমখন বাইক লৈ লৈছিলোঁ একৈছ মাৰ্চ দুহেজাৰ একৈছ মোৰ জীৱনৰ গ্ৰেজুৱেচন হোৱাৰ দিন